হেল্ল' বাইদেউ আপুনি ক'ৰ পৰা কৈছে

অঁ অঁ অঁ বৰ্মন ক্ল'থ হাউছ নাৰেঙ্গী আপুনি নলবাৰী মই বৰ্মন ক্ল'থ হাউছৰ পৰা কৈছোঁ আপুনি নহয় নহয় এইখন বৰ্মন ক্ল'থ সেই একে কাপোৰ আমাৰ ইয়াতে পাব চিল্কাত যি কাপোৰ যি কাপোৰ আমাৰ ইয়াতো আছে বিয়াৰ কাপোৰ লাগে কি কি লাগে কওক আপুনি চাদৰ মেখেলা কি পাটৰ পাটৰ লাগে না পাটৰ লাগে না পাটৰ লাগিলে পাটৰ লাগিলে আপুনি আজিকালিতো বাইদেউ জানেই মাৰ্কেট বহুত চৰা দাম হৈ গৈছে পঁচিছ হেজাৰ পঁচিছ হেজাৰৰ পৰা পঁয়ত্ৰিছ হেজাৰৰ ভিতৰত পাটৰ কাপোৰ পাব আৰু যদি আপোনাক যদি আপোনাক কটন লাগে আপুনি এক হাজাৰৰ পৰা আঢ়ৈ হাজাৰ ভিতৰত কটন মেখেলা চাদৰ পাব আপুনি আহক আহি চাই চিতি আহি আপোনাৰ যিটো আপোনাৰ চইচ সেইমতে আপুনি ল'ব

নহয় বাইদেউ আজিকালিতো জানেই আপোনাৰ বস্তুৰ দাম এক কেজি জলকীয়া কিনিব লাগিলে আজিকালিতো চাৰিশ টকা লগা হৈছে আ সেয়েহে আপুনি আগতে কি জলকীয়া আপুনি বিশ টকাত কিনিছিল এতিয়া তিনিশ চাৰিশ তামোল এপোন আপুনি এশ টকাত কিনিছিল এতিয়া পাঁচশ টকা লাগে সেই হিচাপে বস্তুৰ দামবিলাক বাঢ়ে নাই নাই আমিতো কৰা দামটো কম অঁ তাৰ ভিতৰত আপুনি এটা কিবা দি মিলা মিছাত লৈ যাম আপুনি আহক আপুনি আহিলে হৈ যাব